সাত লাখ চাৰি হাজাৰ দুশ পোন্ধৰ তিনি লাখ সাত হেজাৰ এশ আঠ পাঁচ লাখ সত্তৰ হাজাৰ দুশ এক ন লাখ দছ হেজাৰ দুশ সাত সাত লাখ তিনি হেজাৰ এশ দছ